অঁ ক হা ক এই চাকৰিৰ কাৰণে যে মই চাই আছিলোঁ হা এই কিবা এটা জব এটা ৰিকুৱাৰমেণ্ট এটা ওলাইছে নহ্ ৰিগৰ কাৰণে তাৰ কাৰণে মই চাইছিলোঁ তাত এপ্লাই কৰিব যাম বুলি ভাবি আছিলোঁ তুমি যাবা নেকি অঁ সেইটোৱে মানে গৰ্ভমেণ্টে কিবা হেৰি ওলাইছে তোমাৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কাৰণে ওলাইছিলেতো তোমাৰ এক্সেঞ্জ চাৰ্টিফিকটটো বনোৱা হ'লনে বাৰু হৈ গ'ল নহ্ এক্সেঞ্জ চাৰ্টিফিকেট লৈ আহিবা আমাৰ ওচৰতে দাদা এজন আছে মানে সি তোমাৰ হেৰি কৰি দিয়ে অনলাইন এপ্লিকেচন এপ্লাই কৰি দিয়েতো হা হাঁ তাত এই অনলাইন এপ্লিকেশ্যনটো কৰি ল'ম কালি এটা কাম কৰিবা কালি তোমাৰ ডকুমেন্টখিনি লৈ আহিব মোৰ লগত মোৰ ওচৰত ডকুমেণ্টখিনি লৈ আহিবা একেলগে দুইজনে যাম তাত গৈ পিনাই এপ্লিকেচনটো দি দিম হেৰিটো আৰু এক্সেঞ্জ চাৰ্টিফিকেটটো লৈ আহিবা লগতে হ সেইটো মানে মাষ্ট বি লাগিবই বুলি কৈছে আৰু এইটো আৰু এটা কথা আছিলে তোমাৰ এক্সেঞ্জ চাৰ্টিফিকেটটো হেৰি কৰা হ'লনে তোমাৰ কি বুলি কয় আপ টু ডেট হ'লনে কিবা এটা আপডেট কৰিব লাগে বুলি কৈছিলে যে সেইটো সেইটো অঁ সেইটো কৰি ল'ব তোমাৰ তাতে হেৰি কিবা এটা চাৰ্জ লয় হেনো সেই তেওলোকে সেইটো চাৰ্জটো দি পিনে সেইটোত তুমি ভাল হ'ব এতিয়া মই ৰে'লৱেৰে কৰিম বুলি ভাবিছোঁ আৰু এটা কথা আছিলে নতুনকৈ মানে শুনিছিলোঁ মই কালি এজনে মোক কৈ আছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা ভেকেঞ্চি ওলাইছে বুলি কৈছিলে তাৰ তাতো দি চামগৈ চাও কি হয়গৈ অঁ অঁ ঠিক আছে ঠিক আছে আহিব